ওলোৱাৰ পৰা এসপ্তাহৰ ভিতৰত মানে এসপ্তাহৰ ভিতৰত ভাল চাফা জাগাত ৰাখি

আৰু সপ্তাহৰ ভিতৰতে এফ ওৱানটো এফ ৱান দপাৰ এটা আমি চকু প্ৰত্যেকত পোৱালি চকু দুটাপালকে দি যাব লাগে আৰু তাৰপিছত য'ত চাৰি বা পাঁচদিনৰ ভিতৰত

তাৰপিছত ভিটামিন আকৌ চাৰি পা পাঁচদিনৰ ভিতৰত ভিটামিন খুওৱা হয় সেইদৰে খুব চফা পানী দি দি প্ৰত্যেক দিনাখনে খুৱাই থকা হয়

আৰু মাংস কণী পাৰিলে কণীবিলাক বিক্ৰী কৰি বিক্ৰী কৰি দিওঁ সেইদৰে মানে নিজেও খাওঁ আকৌ ওচৰ চুবুৰীয়া বিচাৰিলে দি বিক্ৰী কৰি দিওঁ কণী পাৰিবৰ কাৰণেও আকৌ ওজন ওজনৰ কাৰণেও দৰৱ দিয়া হয় বাঢ়িবলৈ আকৌ ভিটামিন খুৱাই খুৱাই এনে সেইদৰে

আৰু বেছি ঠাণ্ডা হ'লে মানে লাই লাইট জ্বলাই দি ৰুমত ৰাখোঁ গৰম দি পোৱালিবিলাকক ডাঙৰবিলাকক সদায় ডেইলি ঠাইডোখৰ চফা কৰি কৰি দানা খুৱাই থকা হয়

হাঁহৰ কণ মাংস খাওঁ বেলেগকো বিক্ৰীও কৰোঁ